মই সাধাৰণতে গান গাওঁ আৰু গান গাই খুব ভাল পাওঁ বহাগ বিহুৰ সময়ত ষ্টেজ প্ৰগ্ৰেম কৰোঁ এবাৰ এখন বিয়ালৈ নিমন্ত্ৰণ জনাইছিল লখিমপুৰৰ নাৰায়ণপুৰ নামে ঠাইত কেইটিমান গীত পৰিৱেশন কৰিবৰ কাৰণে তেওঁলোকে বিয়াত ষ্টেজ প্ৰগ্ৰেম পাতিছিল বিয়াখনলৈ মা আৰু মই গৈছিলোঁ খুব এটা ভাল লগা দিন মনত থকা স্মৰণীয় দিন গৈ পোৱাৰ পাছতেই তেওঁলোকে খুব আদৰে সাদৰে নিমন্ত্ৰণ কৰি নিছিল তাৰ পাছতে খোৱা বোৱাৰ যতন লৈছিল বিয়াত খুওৱা ভাত ৰুটি মাংস পোলাও আদিবোৰ খাবলৈ যোগান ধৰিছিল খোৱা বোৱাৰ অলপ সময়ৰ পাছতে ষ্টেজলৈ তেওঁলোকে মাতি নিছিল ষ্টেজত কেইটামান মোৰ প্ৰিয় গীতেৰে মোৰ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ আৰু যিমান পাৰোঁ সকলোকে মোৰ গীতেৰে অমোদ দিবলৈ চেষ্টা কৰিছিলোঁ আৰু সকলোৱে ভালো পাইছিল তাৰ পাছতে মোৰ গীতৰ শৰাই সমাপ্ত কৰি ঘৰলৈ আহিলোঁ এইটোৱে আছিল খুব মোৰ স্মৰণীয় দিন